হেল্ল' দাদা যোৰহাট ৰেল ষ্টেচন হয়নে অঁ মই টিকট এটাৰ কাৰণে আপোনাৰ ওচৰত কনফাৰ্ম হৈ ল'ম বুলি ভাবিছিলোঁ মই মানে শ্বিলং যাম এই অক্টোবৰ দুই তাৰিখে মোক ডাবুল চিট এটা লাগিছিল মানে আপোনাৰ এ চি থকা আগে পিছে মানে মইলোঁ তেনেকৈ টিকট কৰা নাই যোৱা নাই তেতিয়া মানে কেনেকুৱাখিনি সুবিধা আৰু অসুবিধা আছে আপুনি মোক সবিশেষ জনাবচোন অঁ অক্টোবৰ দুই তাৰিখে যাম মই